আইনগত নথি উলিওৱাৰ ক্ষেত্ৰত আমি সাধাৰণতে পাব্লিক ফেচিলেটৰ চেণ্টাৰবিলাকলে যাব লাগে নতু আধাৰ কেন্দ্ৰলে যাব লাগে এইখিনি কৰিবলৈ যাওঁতে অত্যন্ত সুবিধাজনক ভাল হয় কাৰণ যিহেতু এই নথিখিনি আমি আনি যেতিয়া আনিবলৈ যাওঁ নথিখিনি আনিবলে যাওঁতে নে আমাৰ যিখিনি লগত নিবলগীয়া ডক্যুমেণ্টছ সেই ডক্যুমেণ্টছখিনি লৈ যাব লাগে আৰু ডক্য়ুমেণ্টছখিনি লৈ যোৱাৰ পিছত তাত থকা যিজন অপাৰেটৰ থাকিব সেইজনে নথিখিনি চাই আমাৰ গোটেই ডক্যুমেণ্টছখিনি পূৰ কৰি দিব আৰু পূৰ কৰি দিয়াৰ লগে লগে আমি নথি পত্ৰখিনি তাৰ পৰা উলিয়াই আনিব পাৰোঁ আৰু ব্যৱসায়িক কামত আমি খাটাব পাৰোঁ সাধাৰণতে কিছুমান নথি পাবলে অকণমান কঠিন হয় যেনে ধৰক মাটি বাৰীৰ ক্ষেত্ৰত কিছুমান নথি পোৱাত অকণমান কিছুমান অকণমান সমস্যাই দেখা দিয়ে যিখিনি তেওঁলোকে উলিওৱাৰ ক্ষেত্ৰত সাৱধানতা হ'বলগীয়া হয় ইয়াৰ উপৰিও কিছুমান এনেকুৱা নথি আছে যিবিলাক নথি আমি সাধাৰণতে বিচাৰিলেই পোৱা যায় আজিকালি বিভিন্ন ধৰণৰ চেণ্টাৰবিলাকত যেনেকে পাব্লিক ফেচিলেটৰ চেণ্টাৰ ৰাইজৰ সুবিধাৰ কাৰণে আছে তাত গৈ আমি যোৱাৰ লগে লগে তেওঁলোকে আমাৰ প্ৰয়োজনীয় যিখিনি নথি নথি পত্ৰ সেই নথি পত্ৰখিনি তেওঁলোকে পূৰাই দিয়ে পূৰাই দিয়াৰ লগে লগে আমাৰ যিখিনি ফটো লাগে বা ডাটা অন্যান্য প্ৰমাণ পত্ৰ লাগে সেই প্ৰমাণ পত্ৰখিনি আমি দিয়াৰ লগে লগে অতি সোনকালে এই কামখিনি কৰি দিয়ে আজিকালি এই ছিষ্টেমৰ যোগেদি এই মাধ্যমৰ যোগেদি অনেকখিনি সুবিধা হৈছে যিখিনি নজনা মানুহখিনিও গৈয়ে অনলাইনৰ যোগেদি এই নথিখিনি উলিয়াই আনিব পাৰে বিশেষকৈ আধাৰ চেণ্টাৰবিলাক পাব্লিক ফেচিলেটৰ চেণ্টাৰবিলাক বা অন্যান্য তেনেধৰণৰ গাঁৱে ভূঞে আজিকালি বহুত চেণ্টাৰ কৰি দিছে অনলাইনৰ নথি উলিওৱাৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত অত্যন্ত ভাল অভিজ্ঞতা আছে কাৰণ সময় যথেষ্ট কম লাগে আৰু এই সময়ৰ কম লগাৰ লগে লগে এজন মানুহে তেওঁ যিখিনি অন্যান্য কাম কৰা সুযোগ পায় আৰু নথিবিলাক যিহেতু অনলাইনযোগে ওলায় সেইকাৰণে অনলাইনযোগে ওলোৱা কাৰণে নথিবিলাক অতি ইস্পষ্ট আৰু যদি সেইখিনি আকৌ পলিথিনত লেম'নেশ্য়ন কৰি থয় তেতিয়া দীৰ্ঘদিনৰ কাৰণে থাকি যায় ইস্পষ্টটো এটা মেইন প্ৰধান কাৰণ কাৰণ অন্য যিখিনি নথি পত্ৰ এই অন্য নথি পত্ৰখিনি আগতে যিখিনি হাতে লিখা বা টাইপ কৰা বা ডিটিপি কৰা এই কিছুমান নথি পত্ৰ মানে হাতে লিখাখিনি সাধাৰণতে ডেমেজ হৈ যায় বহুতদিন যদি চলাই থকা হয় আখৰবিলাক মোঁচ খাই যায় কিন্তু অনলাইনৰ যিখিনি নথি পত্ৰ ফটোখনে হওক সেইখন বহুত ইস্পষ্টকে আহে আৰু ইস্পষ্টকে অহাটোৰ উপৰিও এই নথিবিলাক অতি সহজত আৰু সোনকালে মানে কম সময়ৰ ভিতৰত মানুহে পাবলে সক্ষম হয় আৰু এনেধৰণে কৰিবলে যাওঁতে আমি যিহেতু পাব্লিক ফেচিলেটৰ যিখিনি চেণ্টাৰ আধাৰ যিখিনি চেণ্টাৰ এই আধাৰ চেণ্টাৰ পাব্লিক ফেচিলেটৰ চেণ্টাৰ এইবিলাকলে যাব পাৰি বা অনলাইন আজিকালি বহুত হেৰিও দোকানো আছে তাতো আমি নথিখিনি বা ল'ৰা ছোৱালী ক'ৰবাত এডমিশ্যন ল'বলৈ হওক বা অন্যান্য যিখিনি প্ৰতিযোগিতামূলক পৰীক্ষা এই প্ৰতিযোগিতামূলক পৰীক্ষাখিনিতো আমি ভাল ধৰণে দিবৰ কাৰণে অতি সহজতে পোৱা যায় আৰু এইখিনি কৰিবলে যাওঁতে আমাৰ সকলোৰে যথেষ্ট সুবিধা হৈছে আৰু ভাল হৈছে এইখিনি কিছুমান নথি পত্ৰ সাধাৰণতে যদি নেটৰ প্ৰ'ব্লেম থাকে চাৰ্ভাৰৰ যদি প্ৰ'ব্লেম থাকে তেতিয়া পোৱাতো অকণমান কঠিন হৈ যায় বা যদি কাৰেণ্টৰ সু ব্যৱস্থা নাথাকে তেতিয়াও অকমান অসুবিধা হয় অন্যথা এইবিলাক অতি সহজত আৰু অতি সোনকালে মানুহে উলিয়াই পেলাই নিজৰ কামত দৈনন্দিন কামত ব্যৱহাৰ কৰিব পাৰে বা নথিভুক্ত কৰি থৈ দিব পাৰে সেইখিনি নথি যদি আকৌ আনি পেনড্ৰাইভত ভৰাই থয় বহুদিনলৈ সেইখিনি সুৰক্ষিত হৈ থাকে সেয়েহে অনলাইনৰ যিখিনি নথি আছে এইখিনি উলিওৱাৰ ক্ষেত্ৰত যথেষ্ট ভাল অভিজ্ঞতা আছে আৰু এইখিনি কাৰণ যিহেতু হোৱাতো সকলোৱে বিচাৰে এনেধৰণে যদি আমি সকলো নথি পত্ৰ পূৰ্বৰ পৰাই যদি আমি থ'ব পাৰিলোহেঁতেন তেতিয়াহ'লে আমাৰ বহুতো সুবিধা হ'লহেঁতেন ইয়াৰ উপৰিও অনলাইনৰ নথিৰ ক্ষেত্ৰতে আমাৰ কিছুমান এনেকুৱা হৈছিলে ধৰক যিখিনি আধাৰৰ আধাৰৰ ক্ষেত্ৰতে হওক বা আপোনাৰ এনেকুৱা আছিল যে আগৰ এন আৰ চিৰ ক্ষেত্ৰত এন আৰ চিৰ ক্ষেত্ৰতে হওক এইখিনি যদি আগতে আপোনাৰ সুবিধা কৰি নথলেহেঁতেন তেতিয়াহ'লে আমি অনলাইনৰ নথিখিনি আনিব নোৱাৰিলোহেঁতেন আৰু সেই অনলাইনত থৈ দিয়াৰ কাৰণে যি এন আৰ চিৰ যিখিনি নথি পত্ৰ একাৱন্ন চনৰে হওক বা তাৰ আগৰে ঊনৈছশ একাৱন্ন চনৰে হওক বা তাৰ আগৰে যিখিনি নথি পত্ৰ আছিলে বিচৰাৰ লগে লগে কম্পিউটাৰৰ পৰা ওলাই আনিব উলিয়াই আনিব পাৰা হৈছে গতিকে এইটো অত্যন্ত সুবিধাজনক অতি ভাল আমি ভাবোঁ যে অনলাইনৰ যোগেদি আমাৰ যিখিনি বৰ্তমান দৈনন্দিন কাম কাজত যথেষ্ট সুবিধা হৈছে এঠাইৰ পৰা আন এঠাইলৈ আমি কোনো এখন কাগজ পঠিয়াবৰ বাবে অনলাইনৰ যোগেদি আমি পঠাব পাৰোঁ ইয়াৰ উপৰিও আমি দূৰত থকা যিখিনি ঠাই সেই দূৰৰ ঠাইখিনিলৈ আমি নথিখিনি পঠাব পাৰোঁ যিখিনিৰ জৰিয়তে আমাৰ সকলো ৰাইজৰ কম সময়ৰ ভিতৰত কম খৰচত কম সময়ৰ ভিতৰত এঠাইৰ পৰা আন এঠাইলৈ নথিখিনি লৈ যাব পৰা হয় বা নথিখিনি চাব পৰা হয় গতিকে অনলাইনৰ সুবিধাৰ জৰিয়তে আমি আমাৰ বিভিন্ন যিখিনি চেণ্টাৰ আছে যিখিনি আধাৰে হওক পাব্লিক ফেচিলেটৰ চেণ্টাৰে হওক বা অন্যান্য আৰু কিছুমান অনলাইন দোকান আছে সেই দোকানবিলাকলে আমি যাবলগীয়া হয় আৰু যাবলগীয়া হোৱাৰ লগে লগে আমি গোটেই কথাখিনি ভাল ধৰণে সুবিধা কৰিব পাৰোঁ আৰু আমি ভাৱিছোঁ যে এই ইয়াৰ যোগেদি এইটো আচলতে বহু আগৰ পৰাই প্ৰচলিত হ'ব লাগিছিল তথাপিতো এতিয়া শেহতীয়াকে গোটেইখিনি অনলাইনৰ যোগেদি হৈছে গতিকে আমি যথেষ্ট উপকৃত হৈছোঁ যথেষ্ট ভাল পাইছোঁ আৰু যথেষ্ট সুবিধাজনক হৈছে ধন্য